আমাৰ গাঁৱত মহিলাবিলাকে মুগা বৰ মুগা আৰু এৰী মুগা পুহি নিজে কাটি সূতা সূতা উলিয়াই কাপোৰ বয় কাপোৰ বৈ সেইবিলাক ঘৰখন চলাবৰ কাৰণে বিক্ৰী কৰে আৰু গাঁৱৰ মহিলাবিলাকে বিয়া বা সকামত কেটেৰেং পাৰ্টি বা বিলনীয়া পাৰ্টি কৰি সকাম বা বিয়াখন চলাই দিয়ে আৰু মতা মানুহবিলাকেও গাহৰি বেপাৰ কৰে বাঁহ কাঠৰ বেপাৰ কৰে বাঁহ বেতৰ বেপাৰৰ ভিতৰত বেতৰ চোফা বনাই বিক্ৰী কৰে কাঠৰো কাঠ বাৰীত নিজে ফালি কাঠৰ ব্যৱসায় কৰি চকী মেজ চোফা আদি বনাই বিক্ৰী কৰে মহিলাবিলাকে সাঁজ ঘৰুৱা সাঁজ মদ বনাই সেইবিলাক বিক্ৰী কৰি ঘৰ চলোৱাত অকণমান সহায় কৰে চাহপাতৰ বাগান মতা মানুহবিলাকে চাহপাত বাগান খোলে আৰু বাগানৰ পাত চিঙিও সেইটো এটা ব্যৱসায় বাঁহ বেত বেতৰ বেতৰ ব্যৱসায় বেতৰ ফাৰ্নিচাৰ চোফা আদি তৈয়াৰ কৰি বিক্ৰী কৰে এনেধৰণে আৰু গাহৰি বা হাঁহ কুকুৰাও মতা মানুহে বিক্ৰী কৰি ঘৰ চলোৱাত সহায় কৰে মতা বা মাইকীয়ে কোনো ভেদ নাই আজিকালি ব্যৱসায়ত সকলোৱে সমান সমানে অধিকাৰ লয় সৰিয়হৰ খেতি কৰে মতা মানুহবিলাকে সৰিয়হ খেতি কৰে সৰিয়হৰপৰা মিঠাতেল পিয়ৰ মিঠাতেল পায়